মোৰ ঘৰখনৰ গান গোৱা পৰিৱেশৰ মানে ধৰক মোৰ ঘৰত ডেক আছে ডেকটো বাজেই শুনো আৰু মানে পৰিৱেশ বুলিবলে তেনেকে গানটো শুনি ভাল পাওঁ কিন্তু গোৱা মানটো ঘৰত নাই

ঘৰত চবেই ভাল পায় বাৰু ডেকটো বাজি থাকে বিশেষকৈ মানে

ফুৰিবলৈ গ'লও ম'বাইলত গানেই শুনা মানে শুনি যাওঁ ধৰক মানে

এনেকে ঘৰত তেনেকে গান গোৱা মানুহ নাই বাৰু কিন্তু শুনা মানুহ ঢ়েৰ হেৰি মানে আৰু গানটো তেনেকে ভাল পাওঁ ত' শুনিও ভাল পাওঁ

আৰু ধৰক গানটোনো কোনে বেয়া পায় গানটো চবে ভাল পায় আৰু মই তেনেকে ময়ো ভাল পাঁও আৰু ঘৰৰ পৰিৱেশ বুলিবলৈ গানটো

বহুত এনেকে গানো বিহুত বিশেষকে গোৱা হয়

ময়ো তেনেকে ভাল পাওঁ গানবোৰ আমি ফাংছন হ'লে চাবলৈ যাওঁ তেতিয়াতো হেৰিবিলাকে চাবলৈ যাওঁ আৰু কি চাম তাত